বৰ্তমান সময়ত ফোন কম্পিউটাৰ লেপটপ এইবিলাক অপৰিহাৰ্য অংগ হৈ পৰিছে আৰু আজিকালিৰ জীৱনত আজিকালি মোবাইল অবিহনে এটা খোজো দিয়া নাযায় দিব নোৱাৰি সেয়েহে মোবাইল আমাৰ আমাৰ জীৱনত অপৰিহাৰ্য অংগ হৈ পৰিছে তাৰোপৰি কম্পিউটাৰ লেপটপ আজি আজি লেপটপত লেপটপ নহ'লে আজিকালি শিক্ষাৰ্থীবিলাকৰ হওক অফিচ কাছাৰী সকলোতে কোনো কামেই নচলে কম্পিউটাৰ লেপটপ ফোন এইবিলাক অবিহনে এইবিলাক অবিহনে কেতিয়াও চলিবই নোৱাৰি আমি আমি হৈছোঁ এতিয়া আমি আৰম্ভণিতে এইবিলাক পোৱা নাছিলোঁ বৰ্তমান আমাৰ ল'ৰা ছোৱালীবিলাকে যিমান এইবিলাকত পাকৈত আমি তাৰ আধাও নহয় কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে জন্মিয়ে মোবাইল লেপটপ কম্পিউটাৰ দেখিছে গতিকে সিহঁতে এইবিলাকৰ এইবিলাকত বহুত ইহঁতৰ মনোযোগো আহে আৰু ইহঁতে এইবিলাকৰ পতককৈ সিহঁতে ধৰিব পাৰে কেনেকুৱা কি কেনেকে কি কৰিব লাগে সিহঁতৰ মূৰত সোমায় আমাৰ কিন্তু এইবিলাক মূৰত নোসোমায় কাৰণ আমি সৰুৰ পৰা পোৱা নাই সেয়েহে এইবিলাক বেয়া হ'লে এই ল'ৰা ছোৱালীৰ সহায় ল'ব লগা হয় ল'ৰা ছোৱালীয়ে পতককে সিহঁতে ভাল কৰি দিব পাৰে কিবা এটা যদি নচলা হয় পতককে সিহঁতে ভাল কৰি দিব পাৰে মোৰ মোবাইলৰ লেপটপ কম্পিউটাৰ এইবিলাকতো মোৰ চলাবলৈ মই চাকৰি নকৰোঁ গতিকে মোৰ চলাবলৈ কোনো সুবিধা নাই কিন্তু মোবাইলটোতো অপৰিহাৰ্য মোবাইলটো লাগিবই আজিকালি মোবাইল নহ'লে নহয় মোবাইলত যিবিলাক দেশৰ খবৰ সমাজৰ খবৰ সকলো মোবাইলতেই পাওঁ আজিকালি টিভি নাচালেও হয় এনেকুৱা হৈছে গতিকে মোবাইলৰ পৰাই সকলো জ্ঞান আজিকালি আহৰণ কৰিব পাৰি আৰু ময়ো সেইবিলাক মোবাইলৰ পৰাই আহৰণ কৰোঁ আজিকালি ইউটিউব চেনেল হওক আৰু ফেচবুকেই হওক হোৱাটছএপেই হওক এইবিলাকত বহুত বস্তু পোৱা যায় আৰু ৰন্ধন প্ৰণালীৰ পৰা আদি কৰি যোগাই হওক ৰন্ধন প্ৰণালী হওক গান মাছ যিকোনো ৰিয়েলিটি শ্ব' হওক খেল হওক সকলো আমি মোবাইলৰ পৰাই উপভোগ কৰিব পাৰোঁ মোবাইলতে উপভোগ কৰিব পাৰোঁ আৰু

এই মোবাইলটো চলাই থাকোঁ চলাই থাকোঁতে হঠাতে কেতিয়াবা কিবা এটা ভুল হৈ যায় ক'ৰবাত স্ক্ৰীন টাছ মোবাইল ক'ৰবাত কিবা এটা আঙুলি লাগি গ'লে তেতিয়া পতকে নোহোৱা হৈ যায় তেতিয়া মোৰ ছোৱালী এইবিলাক ঠিক কৰি দিয়ে মোৰ মাজু ছোৱালীজনী ঘৰত থাকে মোৰ আৰু তিনিজনী ছোৱালী দুজনী মোৰ বাহিৰত থাকে এই মাজুজনীয়ে মোৰ মোবাইলটো পতকে ভাল কৰি দিয়ে আমি এতিয়া আদবয়সীয়া বুলিয়েই ক'ব লাগিব গতিকে এইবিলাকত ইমান পাকৈত নহয় গতিকে আমি সিহঁতৰ সহায় নল'লেই আমি নোৱাৰোঁ আমি সিহঁতৰ সহায়তে মোবাইল সিহঁতক আশা কৰি মোবাইল ইউজ কৰোঁ আৰু সিহঁতে ধুনীয়াকে আমাক বুজায়ো দিয়ে মোৰ ছোৱালীজনীয়ে মোক বুজাই প্ৰথম মোবাইলতে মোক শিকাইছে হোৱাটছএপ কেনেকে কৰিব লাগে ইউটিউব কেনেকে তাই ডাউনলোড কৰি দিয়ে আৰু মই সেই ইউটিউবৰ পৰা বহুতো নানান ধৰণৰ ভিডিঅ' চিডিঅ' চাই বহুত ধৰণে উপকৃত হৈছোঁ যেনেকে বেমাৰ আজাৰৰে হওক চিকিৎসা বা যোগা কৰি কি কি উপকাৰ পোৱা যায় এইবিলাকো মানে তাতেই তাৰ পৰাই আহৰণ কৰিছোঁ গতিকে এনেকেই মোবাইলটো এতিয়া আমাৰো অপৰিহাৰ্য অংশ হৈ পৰিছে আমিও এতিয়া মোবাইল নহ'লে এখোজ দৌৰিব নোৱাৰোঁ আজি এতিয়া ইয়ালৈকে মাতিছে দৌৰি আহিছোঁ মোবাইলটো নহ'লে নহয় এগৰাকীয়ে মোবাইল আনিব পাহৰিছিল তেওঁ আকৌ ঘৰলৈ দৌৰি যাব লগা হৈছে এনেকুৱা কথা আজিকালি প্ৰতি খোজতে মোবাইল মোবাইল নহ'লে আমি এক খোজ দিব নোৱাৰোঁ আমি সেয়েহে ইয়াৰ এইবিলাক অৱশ্যে ভাল কৰিবলৈ ঘৰত যদিও কেতিয়াবা ঘৰৰ মানুহ নাথাকিলে হেৰি কেন্দ্ৰত দিয়া হয় মোবাইল সেৱা কেন্দ্ৰত ভাল কৰিব দিয়া হয় দিব পাৰি কিন্তু বিশ্বাসো নহয় তেওঁলোকে কিবা কৰে গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি এইবিলাকত আগবঢ়া সকলোৱে ঘৰতেই নিজৰ নিজৰ নিজৰ লগতে মাক দেউতাকৰ মোবাইলবিলাকো সিহঁতে ঠিক কৰি দিব পাৰে বেয়া হ'লে বেলেগ কথা কিন্তু যান্ত্ৰিকভাৱে বেয়া হ'লে সেইটো নোৱাৰি সেইটো কিন্তু সৰু সুৰা সমস্যা হ'লে দেউতাকই হওক মাকৰেই হওক আমাৰ ল'ৰা ছোৱালী সেইবিলাক ঠিক কৰি দিব পাৰে আৰু এনেকেই চলি আছোঁ আমি

এই মোবাইলৰ বিষয়ে আৰু কি ক'ম মোবাইল জীৱনৰ অংগাংগী হেৰি হৈ পৰিছে মানে অবিচ্ছেদ অংগ হৈ পৰিছে মানুহৰ জীৱনত এদিন যদি মোবাইলৰ কিবা হেৰি ডাউন হৈ যায় তেতিয়াহ'লে আমি চলিবলে মুস্কিল হৈ যায় আজি মোবাইল চাব নাপালোঁ আজি অমুক হ'ল চাৰ্জ নাই যিদিনাখন চাৰ্জ নাই মল কাৰেণ্টে নাই ধৰক সিদিনাখন মোবাইল চাৰ্জ দিব সুবিধা নহ'ল গতিকে মোবাইলৰো চাৰ্জে শেষ হ'ল তেতিয়া আমি অসহায় হৈ পৰোঁ আজি মোবাইল চাব পোৱা নাই কিছুমানেতো পাগলৰ নিচিনা হৈ যায় গতিকে মোবাইলটো আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে আৰু ইয়াত যেনে তেনে আমি ভালে ৰাখিবই লাগিব মোবাইলটো নহ'লে আমাৰ জীৱনটো আন্ধাৰ হৈ যায় আজি মোবাইলৰ দ্বাৰাই আমি আচাৰ বনোৱা বাহিৰা ৰাষ্ট্ৰৰ যিবিলাক আমাৰ অসমৰ থলুৱা বস্তুখিনিৰ বাহিৰেও আমাৰ বাহিৰাও শিকিব মন যায় গতিকে সেইবিলাক আমি মোবাইলত অনায়াসে গ্ৰহণ কৰিব পাৰোঁ মোবাইলৰ পৰাই আমি শিকিব পাৰোঁ ধুনীয়াকে ভিডিঅ'বিলাক দিয়ে ইউটিউবত দিয়ে আৰু ফেচবুকতো এনেকে কিছুমানে আপলোড দিয়ে সেইবিলাক চাই চাই আমি নিজে নিজে ট্ৰাই কৰিব পাৰোঁ আৰু তাৰোপৰি আমি আমাৰ মনোৰঞ্জনৰ কাৰণে গান হওক কেতিয়াবা চিনেমাও ইউটিউবত দিয়ে আমি সেই চিনেমাও আমি চাব পাৰোঁ নাটক গান নাচ সকলোৱে আমি মোবাইলতে উপভোগ কৰিব পাৰোঁ

সেয়েহে মোবাইল আমি মোবাইল জিন্দাবাদ বুলিয়েই ক'ব লাগিব আৰু মোবাইল নহ'লে আমি এখোজো চলিব নোৱাৰোঁ এইখিনিয়ে ক'লো ধন্যবাদ